বহল দৰ্শকৰ সৈতে পৰিচিত হোৱা দহ দহ এই অনুষ্ঠানসমূহেই নৃত্যশিল্পীসকলৰ লাখ লাখ দৰ্শকৰ আগত নিজৰ দক্ষতা প্ৰদৰ্শন কৰাৰ এক মঞ্চ প্ৰদান কৰে যিয়ে তেওঁলোকক সং স্বীকৃতি লাভ কৰাত সহায় কৰিব পাৰে আৰু উদ্যোগৰ পেছাদাৰীসকলৰদ্বাৰা আৱিষ্কাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰোঁ বৈচিত্ৰময় প্ৰতিভা বিভিন্ন অতিভূমিৰ নৃত্যশিল্পী নিৰ্বাচন কৰি এই অনুষ্ঠানসমূহে নৃত্যশৈলী আৰু সাংস্কৃতি প্ৰশাসনত প্ৰশাসৰ বৈচিত্ৰক উৎসাহিত কৰে যিয়ে নৃত্য সমাজখনক সমৃদ্ধ কৰিব পাৰে উদ্যোগ বিশেষজ্ঞৰ প্ৰৱেশ ন দহ বিচাৰক আৰু গুৰুসকলৰ ভিতৰত প্ৰায়ে সু পৰিচিত নৃত্য পৰিচালক নৃত্যশিল্পী আৰু উদ্যোগৰ পেছাদাৰীসকলক অন্তৰ্ভুক্ত কৰা হয় প্ৰতিযোগীসকলক বিশেষজ্ঞৰ পৰামৰ্শ সময়ত আৰু নেটৱৰ্কিঙৰ সুযোগ প্ৰদান কৰে প্ৰেৰণা আৰু প্ৰেৰণা প্ৰতিযোগিতামূলক আৰ্হি আৰু প্ৰতিভাৰ ৰাজহুৱা স্বীকৃতিয়ে প্ৰতিযোগীসকলক নিজকে আৰু অধিক ঠেলি দিবলৈ প্ৰেৰণা দিয়ে তেওঁলোকৰ দক্ষতা বৃদ্ধি কৰে আৰু নৃত্যত কেৰিয়াৰ গঢ়িবলৈ আত্মবিশ্বাস প্ৰদান কৰে দক্ষতা বিকাশ এই নৃত্যশিল্পীসকলক প্ৰশিক্ষণ আৰু মেণ্টৰ চিপৰ জৰিয়তে তেওঁলোকৰ কৌশল পৰিশোধন কৰাত সহায় কৰিব পাৰে যদিও এই ফৰ্মেটত প্ৰায়ে দীৰ্ঘম্যাদী দক্ষতা বিকাশতকৈ প্ৰদৰ্শন আৰু শৈলীক অগ্ৰাধিকাৰ দিয়া হয় কেৰিয়াৰ লঞ্চ পেড বহুসকল নৃত্যশিল্পীয়ে টি ভি প্ৰতিভা অনুষ্ঠানৰপৰা লাভ কৰা শূন্য মানতা আৰু স্বীকৃতি অভিনয় নৃত্য পৰিচালনা আন্তঃৰাষ্ট্ৰীয় নৃত্য ভ্ৰমণকে ধৰি এই পেছাদাৰী কেৰিয়াৰালৈ লৈ গৈছে চাপ আৰু মানসিক চাপ এই অনুষ্ঠানসমূহৰ প্ৰতি প্ৰতিযোগিতামূলক প্ৰকৃতিয়ে কেতিয়াবা নৃত্যশিল্পীসকলৰ সৃষ্টিশীলতাত বাধাৰ সৃষ্টি কৰিব পাৰে বা মানসিক চাপৰ সৃষ্টি কৰিব পাৰে যাৰ ফলত তেওঁলোকক অভিনয় বা আৱেগিক সুস্থতাত সম্ভাব্য প্ৰভাৱ কৰিব পাৰে পৰিব পাৰে ম্যাদি মনোনিৱেশ প্ৰতিভা অনুষ্ঠান কাৰ্যসূচীয়ে সাধাৰণতে পৰিৱেশন উৎকৃষ্টতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে কিন্তু ই সদায় দীৰ্ঘম্যাদী কলাত্মক বৃদ্ধিৰ পোষকতা নকৰে কাৰণ প্ৰক্ৰিয়াটো সম্প্ৰচাৰৰ সময়সূচী পূৰণ কৰিবলৈ খৰখেদা কৰিব পাৰি অনুৰাগীৰ ভিত্তি সৃষ্টি টি ভি প্ৰায়ে প্ৰতিযোগী সকলক এক নিবেদিত অনুৰাগীৰ গোট গঢ়ি তোলাত সহায় কৰে যিটো ভৱিষ্যতৰ প্ৰকল্প আৰু সহযোগিতাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব পাৰে মনোৰঞ্জনৰ ক্ষেত্ৰত দীৰ্ঘ দীৰ্ঘস্থায়ী কেৰিয়াৰ স্থাপন কৰে সীমিত ফল কিছুমান অনুষ্ঠান অনুষ্ঠান চোৰ পিছৰ কেৰিয়াৰ সমৰ্থন আগবঢ়ায় যদিও বহু প্ৰতিযোগীয়ে চ' শেষ হোৱাৰ পিছত সংগ্ৰাম কৰে কিয়নো সীমিত হ'ব পাৰে আৰু সকলো নৃত্যশিল্পীয়ে গতিশীলতা বজাই ৰাখিবলৈ সক্ষম হয়